চাকৰি আৰু মানে কেৰিয়াৰ কথা ক'বলৈ গ'লে মোৰ মই নিজেই যিহেতু সংগীতৰ জগতখনৰ লগত জড়িত আৰু মই আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ বৰগীতৰ এগৰাকী এপ্ৰুভড আৰ্টিষ্ট গতিকে মই ভৱিষ্যতলৈয়ো বৰগীতৰ ওপৰত কাম কৰাৰ ইচ্ছা আছে যদিও মই বৰগীতৰ লগত সম্পৰ্ক ৰাখি বৰগীতৰ ওপৰত ৰিছাৰ্চ কৰি পেলাই যদি মই আগবাঢ়ি যাব পাৰোঁ তেনেকৈ বৰগীতক আমাৰ অসমৰ পৰা আৰু বাহিৰলৈ উলিয়াই কেনেকৈ নিব পাৰোঁ ৰিছাৰ্চৰ জড়িয়তে মোৰ তেনেকে কাম কৰাৰ ইচ্ছা আছে সংগীতৰ পৃথিৱীখনৰ লগত জড়িত হৈ থাকি মোৰ কেৰিয়াৰটো বনোৱাৰ ইচ্ছা আছে